ভাৰতীয় সমাজত ধৰ্মৰ ভূমিকা বুলি ক'বলৈ গ'লে আমাৰ ভাৰতবৰ্ষ এখন সাৰ্বভৌম সমাজবাদী দেশ হয় ইয়াত এতিয়া আমাৰ বিভিন্ন ধৰণৰ ধৰ্মৰ লোক থকা দেখা যায় ভাৰতৰ চুকে কোণে আমাৰ এটা ধৰ্মৰ লোক বুলি নহয় ইয়াত বিভিন্ন ধৰণৰ বহুতো ধৰ্মৰ লোক থকা দেখা যায় মই আন ধৰ্মৰ বিষয়ে কি ভাল পাওঁ বৈচিত্ৰৰ মাজত একতা বজাই ৰাখিবলৈ নাগৰিক হিচাপে মানুহে কি কি কৰিব লাগে সেইটো ক'বলৈ গ'লে বৈচিত্ৰৰ মাজত একতা তো আমাৰ ধৰ্মবিলাক ধৰ্ম জাতি আমাৰ যিয়ে নহওক কিয় আমি সকলোৱে এক হৈ থকাতো উচিত বুলি মই ভাবোঁ ধৰ্মই মানুহক এক কৰিছেনে নাই কৰা সেইটোতো নাজানোঁ বাৰু কিন্তু তথাপিও আমি দেখোঁ দেখি আহিছোঁ বহুতো ধৰ্মাৱলম্বী লোক একেলগে থকাৰ ফলত কিছু লোক একমত নহ'লেও তাৰে যথেষ্টসংখ্যক লোক একমত হয় যে আমি সকলোৱে মিলাপ্ৰীতিৰে থাকিব লাগে মই বেলেগ ধৰ্মৰ ওপৰত ক'ব গ'লে বেলেগ ধৰ্মই আমাৰ ধৰ্ম এতিয়া মই বেলেগ ধৰ্ম এতিয়া মই কি বুলি ক'ম ধৰ্ম যিকোনো এতিয়া মুচলিম ধৰ্ম মুচলিম ধৰ্মৰ মাজত মই এটা দেখোঁ সিহঁতৰ নিজৰ মাজত যিটো একতা সেই একতাটো মই ভাল পাওঁ আৰু ধাৰ্মিক মানুহ ধাৰ্মিক হোৱাটো উচিত বুলিও ভাবোঁ কাৰণ নিজৰ ধৰ্ম যদি নাথাকে নিজৰ যদি জাতি নাথাকে নিজৰ একো অস্তিত্বই নাথাকিব নেকি বুলি মই ভাবোঁ সেইটো কাৰণে ধৰ্মটো জাতি ধৰ্ম সেইবিলাকতো আমাৰ মূল বস্তু হয় তথাপিও আমি নিজে নিজৰ মাজত খালী ধৰ্মৰ বাবে আমি ইটোৱে সিটোৰ লগত কাজিয়া কৰি আমাৰ নিজৰ মাজৰ একতাটো ভাগ কৰাটো উচিত বুলি মই নাভাবোঁ ধৰ্মই আমাক ভাগ কৰাতকৈ ধৰ্মৰ বাহিৰে ধৰ্মটো এৰি পিনে আমি সকলোবোৰ মানুহেই হয় আমি সকলোবোৰ মানুহ চবৰে গাত একেই তেজ থাকে একেই মানুহ চবেই একেই কাটিলে দুখ পায় ঠিক তেনেকুৱা ধৰণৰ কথা নৰ্মেল কথা তো মানুহে মানুহৰ বাবে বুলি কথা এষাৰ আছে তো ধৰ্মই আমাক এইটো ৰখাব নালাগে যে কাৰোবাক সহায় কৰিবলৈ বা কিবা এটা কৰিবলৈ হ'লে আমাক যদি ধৰ্মই ৰখাই সেইটো মই এটা একমত নহয় কিন্তু ভাৰতীয় সমাজত ধৰ্মৰ ভূমিকা যথেষ্ট আছে আমাৰ ইয়াত চাব গ'লে বহুত মানুহ এনেকুৱাও আছে যিখিনি মানুহে নিজৰ ধৰ্মটোকে গুৰুত্ব দিয়ে নিজৰ ধৰ্মটোকে অকল গুৰুত্ব দিয়ে নিজৰ ধৰ্মৰ বাহিৰে আৰু বাকী মানুহক তেওঁলোকে ভাল ধৰণে গুৰুত্বও নিদিয়ে তেনেকুৱাও দেখা যায় কিছু কিছু ঠাইত যিহেতু ভাৰতখন এতিয়া ইমান ডাঙৰ এখন দেশ ইয়াত এতিয়া সকলো কথা একেবাৰে বিবৰি ক'ব পৰাতো নহ'ব তথাপিও ধৰ্মৰ মাজত বৈচিত্ৰৰ মাজত একতা বুলি যিষাৰ কথা ইয়াত কৈছে বৈচিত্ৰৰ মাজত একতা মানে আমাৰ বিভিন্ন ধৰণৰ মানুহ থাকিলেও ধৰ্মাৱলম্বী বহুত ধৰ্মাৱলম্বী মানুহ থাকিলেও তাত নিজৰ মাজত একতা হৈ থকাটো বেছি ভাল মানে মানুহে যদি এই এক হৈ পিনে যদি থাকে তেতিয়াহ'লে কোনোৱে সেই মানুহখিনিক কোনোৱে কোনো বিপৰীত শক্তিয়ে একো কৰিব নোৱাৰে সেইবাবে আমি সকলোৱে এক হৈ পিনে যদি থাকোঁ একতা বান্ধোনেৰে যদি বান্ধ খাই থাকোঁ তেতিয়াহ'লে আমাক কোনেও একো কৰিব নোৱাৰে মই ভাবোঁ ধৰ্ম ধৰ্মই মানুহক ধৰ্মই যথেষ্টখিনি মানুহক ভাগ কৰিছে যদিও যথেষ্টখিনি মানুহক ভাগ কৰিব নোৱাৰে ধৰ্মতকৈ আগত আমি প্ৰথম প্ৰথম মানুহ তাৰপিছত হে ধৰ্ম প্ৰথম আমি ভাৰতৰ এজন এজন নাগৰিক নাগৰিক হিচাপে আমাৰ যিখিনি আইনগতভাৱে অধিকাৰ আছে সেইখিনি আমি লভিমেই আৰু সেয়াই আৰু ভাৰতীয় সমাজত ধৰ্মৰ ভূমিকা এইয়াই